চৰকাৰী আঁচনি বুলি কওঁতে পি এম পোষণ আঁচনি সেই আঁচনিটো চৰকাৰী ইস্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলক ৰন্ধন কৰা খাদ্য সামগ্ৰী জিৰণিৰ সময়ত খাবলৈ দিয়া হয় যদি সেই কুকড্ ফুড বা ৰন্ধা সামগ্ৰীবিলাক যেতিয়া খাবলৈ দিয়া হয় ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা শক্তি লাভ কৰে এই আঁচনিখন আচলতে পি এম পোষণ শক্তি নিৰ্মাণ আঁচনি হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তাৰ পৰা যথেষ্ট উপকৃত হ'ব ইয়াৰ পৰাই জন ধন আঁচনিৰ বিষয়ে আছে তেনেকৈ ঘৰে ঘৰে বা যিখিনি আমাৰ এই যে এই যে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবিলাকৰ কাৰণে উজ্বলা আঁচনি উজ্বলা আঁচনিত গেছৰ চিলিণ্ডাৰবিলাক দিয়া হয় মহিলাসকলৰ যথেষ্ট উপকাৰ হৈছে এই আঁচনিবিলাক আচলতে ইউনিৰ্ভাৰচেল আঁচনি হয় এইবিলাক যথেষ্ট উপকৃত কৰিছে বুলি মই ভাবোঁ